যোৱাকালি এটা মোবাইল লৈছিলোঁ মোবাইলটো একদম ভাল নহয় অনাৰ পাছত চাৰ্জ দিছোঁ চাৰ্জ এঘণ্টামান লৈছে তাৰপাছত আধা ঘণ্টামানহে মোবাইলটো ইউজ কৰিব পাৰিছোঁ সোনকালে চাৰ্জ গুচি গৈছে বেটেৰীটো একদম ভাল নহয় আৰু সোনকালে গৰম হৈ যায় মোবাইলটো এইটো মোবাইল যে মই যে বেলেগকো ল'বলৈ মানা কৰিম আৰু সেই দোকানখনৰপৰা যে এইটো মোবাইল ল'বই নালাগে